আমাৰ পৰিয়ালত সৰুৰপৰাই আমি দেখি অহা বিহু বিহুৰ বুলিলে আমাৰ পৰিয়ালটোত উথপথপৰ সৃষ্টি হয় যেনে বিহুৰ আগ আগে ঘৰৰ সকলো কাপোৰ কানি ধুই ঘৰ দুৱাৰ চফা কৰি নতুন কাপোৰ কানি পৰ পৰ্দা বিচনা চাদৰ এইবোৰ লগাই মেলি সম্পূৰ্ণ ঘৰটো চফা চিকুণ কৰি বিহু বুলি ঘৰখনৰ একদম বেলেগ এটা পৰিৱেশৰ সৃষ্টি হয় সাধাৰণতে আমাৰ বিহু তিনিটা যদিও মাঘৰ বিহু বা বহাগৰ বিহুতেই বেছিৈ নিয়ম বহাগৰ বিহু বিহুটো সাতদিন যদিও সাধাৰণতে গৰু বিহুৰ দিনা পথমৰ দিনা গৰু বিহু পিছৰ দিনা মানুহ গৰু বিহুৰ দিনা ৰাতিপুৱা শুই উঠিয়ে উঠি উঠি গৈ গোহালিটো চোৱা হয় গোহালিটোত যদি গৰুহাল থিয় হৈ থকা বা গৰু গৰা গড়ালত শুই নাথাকি থিয় হৈ থাকে তেতিয়া মানে আমাৰ ঘৰত কোৱা শুনিছিলোঁ এইবাৰ পানী হ'ব দেই এইবাৰ বাৰিষা বেছিকৈ হ'ব এনেদৰে কোৱা শুনিছিলোঁ গৰু বিহু দিনা ৰাতিপুৱা শুই উঠি মা দেউতাহঁতে গৰু গা পা ধুৱাই মেলি নৈ নৈলে লৈ গৈছিলে দেউতাই নৈলে লৈ গৈ গৰু গা মাহ হালধিৰে গা ধোৱাই মাখিয়তি পাতে কোবাই লাও বেঙেনা ছাটেৰে কোবাই গৰু গা ধুৱাই মে এই নতুন গধূলিলৈ নতুন পঘাৰে বান্ধে বান্ধি আইতাই যোগাৰ কৰি দিয়া পিঠা গৰুহালক খোৱাই গধূলি গৰু গোহালিৰ মুখত জাক দি গৰুক পিঠা খোৱাই পেলাই আদৰি সাদৰি ন পঘাৰে বান্ধি গৰু গোহালিত ভৰাই থোৱা হয় পিছৰ দিনা গৰু বিহু মানুহৰ বিহু দিনা তেনেকৈ ৰাতিপুৱা শুই উঠি মানুহে গা পা ধুই জ্যেষ্ঠজনক সেৱা শুশ্ৰূষা কৰা হয় নামঘৰলৈ গৈ নতুন বছৰ বুলি নামঘৰত এগছি বন্তি জলাওঁগৈ সকলোৱে সৰুসকলে ডাঙৰসকলৰ পৰা আশীৰ্বাদ লৈ বছৰটো ভালে যাবলৈ তাত আমি সকলোৱে লওঁ তাৰপিছত হুঁচৰিতো আৰম্ভ হয়েই হুঁচৰি বুলিলে আগতে সৰু ল'ৰা ছোৱালীবোৰক দেখিছিলোঁ হুঁচৰি অকণমানি অকণমানিখিনি তাৰপিছত লাগে লাহে ডাঙৰ হুঁচৰি আহে হুঁচৰি আহিলে বৰ ভাল লাগে বিহু গাই বিহু নানানটা বিহু মানে বিহু নাচনী বা ঢোলীয়া পেঁপা সম্পূৰ্ণখিনি বিহুত বজোৱা হয় আমাৰ ঘৰততো বিহু বুলিলেতো সকলো গোট খাইহিয়ে আৰু তেনেকৈ আমাৰ ঘৰত আগৰ পৰাই বিহু গোটেই খুৰা মামা দেউতা সকলো মিলি বিহু বুলি ফূৰ্তি ফাৰ্টা কৰি নিজৰ ঘৰতেই আমাৰ বিহু মাৰে বা ৰাইজৰ ঘৰে ঘৰে গৈ বিহু মাৰেগৈ তেনেদৰে বিহু পিছৰ বিহু আজিকালি বিহুত আগৰ দৰে নহয় আজিকালি বিহুৰ ৰাইজে হেৰিয়ত বিহু পেণ্ডেলতহে দেখিবলৈ পোৱা যায় আগৰ আগতে আমাৰ ঘৰত আমাৰ সমাজখনত যি চলিছিলে তেনেকৈ আজিকালি দেখিবলৈ পোৱাই নাযায় তেনেকৈ বিয়া আমাৰ সৰু পৰাই দেখিছোঁ বিয়া বাৰু সকাম নিকামতো সকাম বুলি আমাৰ ধৰি লওক বছৰেকত বছৰেকীয়া নাম এষাৰ নতুন বহাগ বিহুৰ সময়ত ঘৰত নিয়ম মা দেউতাহঁতে জ্যেষ্ঠজনক মাতি আনি জলপান খোৱাই তাৰপৰা নতুন বছৰটো সকলোৰে ঘৰখনৰ সকলোৰে ভালে যাবলৈ এষাৰ নাম পাতে তাতে সকলোৱে মিলি আমি আশীৰ্বাদ লওঁ যাতে কাৰো বিপদ আপদ নহয় অপাই অমংগল নহয় সকলো শান্তিৰে থাকিবলৈ আশীৰ্বাদ বিচাৰি ভকতৰ ওচৰত সেৱা জনাও সেনেকৈ নাম গুন গাই ভকতেও মাহ প্ৰসাদ লৈ বা জলপান এভাগ খাই গৃহস্থক আশীৰ্বাদ দি এনেকৈ দেখি আহিছোঁ তাৰ